হেল্ল' এই মই আপোনালোকৰ ৰেষ্টুৰেণ্টখনত পানীৰ অৰ্ডাৰ দিছিলোঁ এইখিনি যাতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে পানীখিনি যাতে যিমান পাৰে সিমান দিন গৰম হৈ থকাটো মোৰ বিচাৰিছোঁ আৰু সেইখিনিত অলপ সহায় কৰে আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আপোনাৰ পানীয় অধিক সময়ৰ বাবে গৰম কৰি ৰাখিবলৈ আপোনালোকৰ পেকেজিং যাতে প্ৰদান কৰে সেইটো আপোনালোকৰ বাবে অনুৰোধ কৰিলোঁ